হেল্ল' প্ৰতিভা বাইদেউ নেকি বাৰু এপল'ত যে কৰে নাৰ্ছৰ কাম

অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু কালি গধূলিৰ পৰা অকণমান অকণমানকৈ বিষাই আছে তাকে ভয়ো লাগিছে কি কাৰণে বা বিষাইছে তাকে সেইকাৰণে বোলো আপোনাকে ফোনটো কৰি সুধি চাওঁচোন ঠিক আছে বাৰু দেই আপুনি নামটো লিখিবলৈ নাপাহৰিব নামটো লিখাই থ'ব খালী দেই ঠিক আছে দিয়ক হ'ব ৰাখিছোঁ